অ' হেল্ল' মই ভিভ' ম'বাইলটো লৈছিলোঁ ৱাই চেভেণ্টিটো ম'বাইলটো ব্যৱহাৰ কৰি ভাল পাইছোঁ বাৰু আজি প্ৰায় দহদিন ধৰি মই ব্যৱহাৰ কৰি আছোঁ ম'বাইলটো ম'বাইলৰ কোৱালিটিটো ভাল পাইছোঁ ভাল আহিছে আৰু বেটাৰী হেৰিটো ভাল আছে এবাৰ চাৰ্জ দিলে আপোনাৰ চৌব্বিছ ঘণ্টালৈকে প্ৰায় হৈ যায় চাৰ্জিং আৰু ফটো কোৱালিটিটো ভাল দেখিছো ফটো ধুনীয়া আহিছে সুন্দৰ ধুনীয়া ফটো উঠিছে এই গোটেই হেৰিখিনি ভাল আছে পিক্সাৰ কোৱালিটিটো ভাল আছে গোটেইখিনি ভালেই দেখিছো ম'বাইলটোৰ কোম্পানীৰ ম'বাইলতো ভালেই পাইছোঁ বাৰু দেই